আজিৰ পৃথিৱীত অসমীয়া ভাষাৰ ভাষীসকলে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে জোনাকী যুগৰ পৰা বৰ্ত্তমান সময়ছোৱাত উপনীত হোৱা অসমীয়া ভাষাৰ ভৱিষ্যত বোৱতী নদীৰ দৰে তথাপি গোলকীকৰণৰ যুগত অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে বহুতো প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাই উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘত ব্যৱহাৰ কৰা ভাষা চাৰিটা ইংৰাজী স্পেনিছ জাৰ্মান ফৰাচী আৰু চীন দেশৰ ভাষা মাণ্ডাৰিনৰ বাহিৰে পৃথিৱীৰ বেছি ভাষাই পৰম সংকটত সন্মুখীন হ'বলগীয়া হৈছে ৰাষ্ট্ৰসংঘৰ ভাষাবিজ্ঞানীসকলৰ প্ৰতিবেদন অনুসৰি ঊনৈছশ পঞ্চাছ চনৰ পৰা দুহেজাৰ দহ চনলৈকে ষাঠিটা বছৰৰ ভিতৰত দুশ ত্ৰিছটা ভাষাৰ মৃত্যু হৈছে ইয়াৰ কাৰণ চাবলৈ গ'লে দেখা যায় যে ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱা এক শ্ৰেণীৰ ভাষা বিজ্ঞানীৰ মতে পঞ্চাছ বছৰৰ পিছত ভাৰতত অকল হিন্দী আৰু তামিল ভাষাহে জীয়াই থাকিব বৰ্ত্তমান সময়ত অসমীয়া ভাষা গভীৰ সংকটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে সময়ৰ পৰিবৰ্তন বিশ্বায়নৰ প্ৰত্যক্ষ প্ৰভাৱ ঔদ্যোগিক বিকাশ আদিয়ে অজ্ঞাতে অসমীয়া ভাষাটোৰ ওপৰত পৰোক্ষভাৱে প্ৰভাৱ পেলাইছে উপৰোক্ত পৰিবৰ্তনে অসমীয়া ভাষাৰ দৃঢ়তাৰ ওপৰত ভাবুকি কঢ়িয়াই আনিছে বহুতো প্ৰধান কাৰণৰ ফলত অসমীয়া ভাষালৈ গভীৰ সংকট নামি আহিছে বৰ্ত্তমান সময়ত অসমীয়া ভাষাটোৰ ব্যৱহাৰৰ দিশটোও মন কৰিবলগীয়া অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ডেৰ কুটিৰো অধিক হোৱা স্বত্বেও ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা ক্ষেত্ৰতেই অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ কাৰো সদিচ্ছা নাই সাধাৰণ এখন দৰ্খাস্ত দিবলগীয়া হ'লেও অসমীয়া দৰ্খাস্তখন লিখাটো লজ্জাজনক হৈ পৰিছে মুঠৰ ওপৰত অফিচ কাছাৰী আদি সকলোতে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিব নোৱাৰাৰ পৰ্য্যায় পাইছেগৈ শিক্ষা ব্যৱস্থাত ইংৰাজী ভাষাৰ প্ৰচলনেই ইং অসমীয়া ভাষাত আন এক দুৰ্যোগ কঢ়িয়াই আনিছে বিদ্যালয়সমূহত ইংৰাজী ভাষাৰ প্ৰচলনৰ ফলত অসমীয়া ভাষাৰ চৰ্চাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ প্ৰতি থকা অনিহাই বছৰি হাজাৰ হাজাৰ অসমীয়া পঢ়ুৱৈ অসমীয়াৰ গঠনমূলক সমালোচক নাইকীয়া হৈ গৈ আছে অসমীয়া ভাষাৰ প্ৰতি ভাবুকি অহাৰ আন এক প্ৰধান কাৰণ হ'ল অসমীয়া ভাষাৰ মাজত থকা ইংৰাজী আৰু হিন্দী ভাষাৰ প্ৰচলন অলপতে অনুৰাধা শৰ্মা পূজাৰীয়ে অসমীয়া অচ ভাষাৰ অস্তিত্বৰ ওপৰত এক মন্তব্য আগবঢ়াইছিল তেখেতে কৈছিল যে অসমীয়া ভাষাৰ কথা শুনিবলৈ ভয় লগা হৈছে অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন হোৱাৰ পথত এই সময়ছোৱাত অসমীয়া জনগণ ৰাজনৈতিক প্ৰশাসন বৃহত্তৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা সাহিত্য সভাৰ কৰণীয় যথেষ্ট আছে নহ'লে বৰ্তমান সময়ত অসমীয়া ভাষা এলাগীৰ পথত গতিকে আজিৰ পৃথিৱীত অসমীয়া ভাষাৰ ভাষা কোৱা ভাষী ভাষা কোৱা ভাষীসকলে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব হ'বলগীয়া হৈছে